বৰ্তমান মই এগৰাকী ছাত্ৰী আৰু মোৰ বৰ্তমানৰ কৰ্মক্ষেত্ৰ হৈছে মোৰ কলেজ আৰু কলেজৰ কিছুমান প্ৰজেক্টছ যেনে চেমিনাৰ এছাইনমেন্টছ আৰু ছেচ'নেলসমূহক লৈ মই মাজে সময়ে কিছু সমস্যাৰ সন্মুখীন হৈছো যেতিয়া মই গ্ৰেছুৱেচন কৰি আছিলো তেতিয়া মোৰ এছাইনমেন্টছ আৰু চেমিনাৰসমূহ প্ৰায়ে একে সময়তে অনুষ্ঠিত হৈছিল গতিকে মই এছাইনমেন্টছসমূহ সম্পূৰ্ণ কৰিম নে ছেচ'নেল একজামৰ কাৰণে পঢ়িম তাক লৈ মোৰ সমস্যা হৈছিল সেইটো সমাধান কৰিবৰ বাবে মই মোৰ পঢ়াৰ সময়সমূহ বঢ়াই দিছিলো মই ৰাতিপুৱাৰ ভাগত ছেচ'নেল একজামৰ কাৰণে পঢ়িছিলোঁ আৰু গধূলি বা ৰাতি মই এছাইনমেন্টছসমূহ লিখিছিলো এনেদৰেই মই পঢ়াৰ সময় বঢ়াই সেইটো সমস্যা সমাধান কৰিছিলো আৰু তাৰ পাছতে এতিয়া মই পষ্ট গ্ৰেজুৱেচন কৰি আছো আৰু এতিয়াও মই প্ৰায় সেই একেসমূহ সমস্যাৰে সম্মুখীন হৈছো এতিয়াও মোৰ একজামছসমূহ এছাইনমেন্টছসমূহ চেমিনাৰ সমূহ লিখা আৰু তাৰ প্ৰেজেন্টেচনৰ বাবে প্ৰস্তুতি কৰা প্ৰায় একে সময়তে হয় গতিকে মই কোনটো আগত কৰিম কোনটো পাছত কৰিম বা সকলোবোৰ কেনেদৰে মই সময়ত শেষ কৰিম তাক লৈ মোৰ সমস্যা হয় গতিকে মই পঢ়াৰ সময় বঢ়াই দিছো আৰু মই সময়সমূহ ভাগ কৰি লৈছো মই ৰাতিপুৱাৰ ভাগত একজামৰ কাৰণে পঢ়ো আবেলি মই এছাইনমেন্টছসমূহ লিখো আৰু ৰাতি মই চেমিনাৰসমূহ লিখা আৰু প্ৰেজেন্টেচনৰ বাবে প্ৰস্তুতি চলাওঁ আও তেনেদৰে মই আৰু বিশেষ কিছুমান প্ৰব্লেম আছে যেনেদৰে এতিয়া পষ্ট গ্ৰেজুৱেচনৰ কিছুমান পেপাৰত বিশেষকৈ নৰ্থ ইষ্টৰ পেপাৰ আমি কোনোধৰণৰ মেটেৰিয়েলছ বা আমি তাৰ টেক্সটসমূহ নাপাওঁ গতিকে আমি সেই টেক্সটসমূহ আমাৰ শিক্ষকসকলৰ ওচৰত বিচাৰি যাওঁ তেওঁলোকে আমাক সেই টেক্সটসমূহ দিয়ে আৰু তাকে পঢ়ি আমি একজামৰ বাবে প্ৰস্তুতি চলাওঁ তেনেদৰে কিছুমান সমস্যাৰ সন্মুখীন হৈছোঁ যদিও তাৰ সমাধান কৰিছো সময় সময়সমূহ ভাগ কৰি বা পঢ়াৰ সময় বঢ়াই সেইবিলাক সমস্যা সমাধান কৰিছো